ভাৰতৰ পৰিবহন ব্যৱস্থাটো তিনিতৰপীয়া আছে যদিও যেনে ধৰি লওক জল স্থল আৰু বায়ু তিনিটা ধৰণৰ যোগাযোগ আছে যদিও সম্পূৰ্ণ সুচল হোৱা নাই বৰ্তমানলৈকে যেনে ধৰণে মানে যোগাযোগ ব্যৱস্থা থাকিব লাগে গাঁও ঠাইলৈ বা কোনো ঠাইলৈ পিছপৰা ঠাইলৈ এনে সম্পূৰ্ণ যোগাযোগ হোৱা নাই সেইকাৰণে স্বচ্ছল বুলি সম্পূৰ্ণ স্বচ্ছল বুলি ক'ব নোৱাৰি আৰু সাধাৰণতে সাধাৰণ মানুহবিলাকে টেম্পু অ'টো মটৰচাইকেল বা ই ৰিক্সা আদিতে ঘূৰা ফুৰা দেখা যায় ভ্ৰমণ কৰোঁতে মানুহে প্ৰত্যাহ্বান সন্মুখীন বহুধৰণৰ হ'বলগীয়া হয় যেনে ধৰক আপুনি ট্ৰেফিক জাম লাগোঁতে বহু মানুহ অসুবিধা হয় এম্বুলেঞ্চ পাবলৈ নাথাকে এম্বুলেঞ্চ গৈ পাওঁতে দেৰি হয় পুলিচ প্ৰশাসন পাওঁতে দেৰি হয় বা যিকোনো মানুহ কোনোবা গন্তব্যস্থানলৈ যাওঁতে বহু পলন হৈ যায় সেইকাৰণে অলপমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ইয়াক কেনেদৰে উন্নত কৰিব লাগে মানে ইয়াত উন্নত কৰিবলৈ হ'লে ৰাস্তা পদূলিবিলাক বহল হ'ব লাগিব বা ট্ৰেইনত অহা যোৱা কৰিবৰ কাৰণে ষ্টেচনবিলাক অলপ ভাল ধৰণৰ কৰিব লাগিব আৰু সকলো ট্ৰেইন সকলো জেগাতে নাথাকে নৰখায় সেইকাৰণে ছাগৈ মানে উন্নত বুলি ক'ব নোৱাৰি বিশেষকৈ উন্নত কৰিবলৈ হ'লে এয়াৰপ'ৰ্ট ষ্টেচন বা বাছ ষ্ট'পেজ বা কিছুমান গাঁও এৰিয়ালৈ বাছ চলাচল কৰিব লাগে ৰাস্তা পদূলি বহল হ'ব লাগিব সকলো ধৰণৰ তেতিয়াহে কানেক্টিভিটিটো মানে সুচল হ'ব আৰু সেইদৰে কৰিলে ছাগৈ মানে ভাল হ'ব আৰু